অঁ তই ক'ত আছা এটা কথা তই কথা এটা হ'ল নহয় অ এই স্কুলখন আৰু তাৰ যদি এই স্কুল খুলিলে মানে আৰু আমি থৈ দিম এই দুইজনে কৰোঁ অঁ অঁ হ'ব চব ৰেডি কৰা হৈছে সবেই আহিলে হ'ব হেৰি নকৰিবি আ অঁ হ'ব হ'ব দে দে স্কুল খুলিব গৰুৱে ছাগলীয়ে একদম লেতেৰা কৰি থৈ দিছে তাতে মই অঁ সেনেকুৱাই আৰু এক তাৰিখে এক তাৰিখে খুলিব অঁ তই দেৰি তই দেৰি নকৰিবি ত তাতে থ তাতে থাক মই যাই আছোঁ হ'ব যা দে ৰাখোঁ